হয় কওকচোন হয় হয় হয় আছে কওকচোন আপোনাক

হয় হয় আপুনি পাব আছে আঙুৰ আছে আপেল আছিল কলো আছিল আৰু বাকী আপোনাক অমিতা আৰু বা তিয়হ জাতীয় যদি পাচলি বিচাৰে কিছুমান প্ৰসাদত দিয়ে ন তেনেকুৱা পালে পাব পাব আপোনাক কিমান পৰিমাণে লাগিছিল হয় পাৰিম পাৰিম পাৰিম আপেলৰ দামটো এতিয়া এশ ষাঠি চলি আছে বাকী তিয়হৰ কেজি চল্লিশ টকা চলি আছে আৰু কল যদি ডৰ্জন হিচাপে লয় আপুনি ষাঠি টকাত ল'ব পাৰিব আৰু যদি আপুনি সৰহকৈ লয় কিবা এটা কম বেছ হ'ব বাৰু

হয় হয় হয় থ'ম আৰু এটা হেৰি কৰিব আপুনি যদি ইয়ালৈ আহিব টান মানে কেতিয়াবা সময় নাথাকিব পাৰে ন তেতিয়াহ'লে আপুনি ফোন কৰি দিব মই আপোনাক হোম ডেলিভাৰী কৰি দিম

চবৰে তিনি কেজি তিনি কেজি ন আৰু ভাল কুঁহিয়াৰটো আছিল লাগিব নেকি আপোনাক হয় নেকি বাৰু

লিচু আছে আছে আছে তিয়হ তিয়হ ঠিক আছে কেতিয়ালৈ লাগিব আপোনাক অঁ হয় দিব পাৰোঁ আমি ঠিক আছে ঠিক আছে পাই যাব বাৰু তাৰ আগতে আপুনি এটা কাম কৰিব কালিলৈ কালি যদি নহয় যেতিয়া মানে দেওবাৰে আপুনি ৰাতিপুৱা এবাৰ মোক ফোন এটা কৰিব মই কনফাৰ্ম কৰি দিম আৰু মানুহ পঠিয়াই দিম চিন্তা নকৰিব আৰু মানুহজনৰ হাততে পেমেণ্টটো কৰি দিলে হ'ব ঠিক আছে মানুহজন মানুহজনৰ হাততে পেমেণ্টটো কৰি পঠিয়ালে হ'ব মই বস্তু পঠিয়াই দিম বাৰু ঠিক আছে অঁ অঁ